খেলৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে মোৰ বিশেষ ধাৰণা নাই কিন্তু মানে কিছুমান খেল এনেকুৱা হয় কিছুমান আৰ্টিফিচিয়েল মানে এনেই জাষ্ট দেখুৱাবলৈহে কিবা কৰা হয় কিন্তু এইটো ক্ষেত্ৰত মোৰ বিশেষ একো অনুভৱ প্ৰকাশ নহয় কিন্তু কিছুমান জোখতকৈ অভাৰ দেখুৱাবলৈ যোৱা হয় কিছুমান